অঁ অঁ গাঁও অঞ্চলই বিহু মানে এতিয়া কোনটো বিহুৰ কথা বা কৈছে আপুনি এনেই আমাৰ ইয়াতে যেনে ব'হাগ বিহুৰ কথাটো হৈছে কি আমাৰ এই প্ৰথম এই দোমাহী দিনাৰপৰা ধৰে দোমাহীৰ দিনা মানে বিহুত মানে হেৰি কৰে আৰু এই গৰু চৰু মানে প্ৰথম দিনা গৰু গা ধুৱায় নতুন পাঘা দিয়ে সেনেকৈ মানে বিহুটো আৰম্ভ হয় তাৰে পিছত দ্বিতীয় দিনা মানুহক মানে নতুন গামোচা দি বিহুৱান দিয়ে তাৰপিছত তৃতীয় দিনা মানে সেই এই মাঘৰ দুই তাৰিখ হয় তাৰপিছত আমাৰ এই ল'কেল কিছুমান ডেন্স থাকে যেনে এই বিহু নাচ এই অনুষ্ঠান পাতে আৰু আমাৰ ডাঙাৰ অনুষ্ঠান হয় আমাৰ এইখিনিত আমাৰ ইয়াতে কিয় আপুনি কিবা নিউজৰ মানে হেৰি কৰে নেকি অঁ যদি কিবা কিবি ধৰক আপুনি তেনে লাগে মই দিব পাৰিম আপুনি ভালকৈ মানে হেৰি কৰিলে আপুনি কথা পাতিব আৰু দিব পাৰিম দিয়ক এলা বিহুৰ বিষয়ে বহুত জানা মানুহো আছে ময়ো অলপ চলপ জানো কিন্তু লাগিলে মই দিম দ'ক না কি অঁ দিয়ক দে হ'ব